মোৰ দৌৰাৰ অভিজ্ঞতাৰ বিষয়ে ক'বলৈ ওলাইছোঁ আমাৰ ভিয়' গোটত এবাৰ এখন খেল প্ৰতিযোগীতা আৰম্ভ হৈছিলে তাত মই দৌৰিবলৈ গৈছিলোঁ আগতে দৌৰিছিলোঁ যদিও এতিয়া বিয়া পতাৰ পিছত দৌৰা তেনেকৈ কোনো অভ্যাস নাছিলে হ'লেও মনতে সাহস গোটাই মই দৌৰিবলৈ গৈছিলোঁ আৰু কেইবাখনো মাজত মুঠতে সোতৰটা ওঠৰটামান গোটৰ ভিতৰত প্ৰতিযোগীতা হৈছিলে কেইবাখনো গাঁৱৰ আছিল লগ হৈ মহিলাসকলৰ সৈতে খেল প্ৰতিযোগীতা আৰম্ভ কৰা হৈছিলে তাত মই দৌৰিবলৈ গৈ পালোঁ প্ৰথমেই হ'লোঁ দৌৰত চবেই মানে আচৰিত খাইছে আৰু মই যে ইমান শকত হৈও আৰু ইমান দিন দৌৰা নাই যদিও মই যে প্ৰথম হ'ব পাৰিলোঁ সেইটো কাৰণে গোটৰ সদস্যাসকলেও মোক খুব ভাল পাইছে উৎসাহ দিছে আগলৈ এনেকৈ দৌৰি থাকিব লাগে বুলি তাৰপিছত ভিঅ' মানুহ সদস্য় সভাপতি পাইছে হেৰিবিলাকেও বহুত ভাল পাইছে ইমান সাহস গোটেই ইমান বছৰৰ মূৰতো যে দৌৰি যেনেকৈ প্ৰথম স্থান অধিকাৰ কৰিবলৈ সমৰ্থ হৈছোঁ বা গাঁৱৰ নিজৰ গাঁওখনৰ মানুহবিলাকেও বহুত ভাল পাইছে ওচৰ চুবুৰীয়াইও ভাল পাইছে ঘৰত থকা ল'ৰা ছোৱালীহাল শহুৰ শাহু মানে পৰিয়ালৰ ঘৰৰে জা জুৱলিকেইজনীও ভাল পাইছে ভতিজাবিলাকেও খুব ভাল পাইছে মই যে ইমান দিনৰ মূৰত দৌৰি এনেকৈ এটা ক কৰিব পাৰিছোঁ সেইটো কাৰণে সিহঁতে মানে বহুত সাহস দিছে মোক আৰু ক'ৰবাত হ'ল প্ৰতিযোগীতা হ'লে মানে যাবলৈ কৈছে কৰিবলৈ কৈছে তেনেকৈ দৌৰ আজিকালি দৌৰা দৌৰিব পাৰিলেতো চৰকাৰেও বহুত স সহায় কৰি কৰে সুবিধা দিছে বহুত ধৰণৰ সেইকাৰণে ভাল লাগিছে আৰু মই যে পাৰিলোঁ বুলি সবেই সাহস দিয়াৰ কাৰণে খুব ভাল লাগিছে মানুহজনেও ভাল পাইছে আৰু এনেকৈ দৌৰি পৰা কাৰণে পাৰিছোঁ যে আগতে আগৰ দিনটোলৈ মনত পৰি গৈছে আৰু এতিয়া মানে ইমান এতিয়া দিনতো এনেকৈ দৌৰিব পৰা কাৰণে ভাল লাগিলে নিজকে নিজে ফটোও মাৰিছে সকলোৱে মোৰ লগতে মই যে পাৰিলোঁ সেইকাৰণে সদায় মনত পৰিয়ে থাকিব এই সেই দিনটোৰ কথা কেতিয়াও পাহৰিব নোৱাৰোঁ বৃদ্ধ বয়সলৈকে সেই দিনটো মনত থাকিব আৰু ক'ৰবাত প্ৰতিযোগীতা তেনেকৈ পতা শুনিলে যাম আৰু দৌৰিবলৈ পাৰিলেও নোৱাৰিলেও যাম আৰু এবাৰ পাৰিছোঁ যে প্ৰতিবাৰে পাৰি থাকিম সেইটো কথাও নহয় কেতিয়াবা মানুহ হেৰি হৈ যায় নহয় এনেকৈ আৰু বয়স হৈ আহিলে আৰু নোৱাৰি কিছুমান কাম কৰিম বুলি মনত অলপ অৱশ্যে মনত সাহস থাকিলে বয়সৰ কোনো কথা নাহে তাত পাৰি কৰিম বুলি ভাবিলে মনত সাহস হয় আচল কথা